হেল্ল' আপোনালোকৰ ৰেষ্টুৰেন্টৰ পৰা মই এটা খাদ্য অৰ্ডাৰ দিছিলোঁ ৰাতিৰ কাৰণে কিন্তু মোৰ এড্ৰেছটো ভুল হৈ আছে মানে মই বৰগাংত থাকোঁতে অৰ্ডাৰ দিছিলোঁ মই নাছালোঁ মানে এদ্ৰেছটো কি হৈ আছিলে কিন্তু বৰগাং হৈ আছিলে সেই কাৰণে মানে মোক এতিয়া লাগে বিশ্বনাথ চাৰিআলি মই এতিয়া বিশ্বনাথ চাৰিআলি আহিলোঁ আপোনালোকে যদি বেয়া নাপায় মোৰ সেই অৰ্ডাটো বিশ্বনাথ চাৰিআলিত দিব পাৰিব নেকি মানে মই তাত নাই যিহেতু ত' ইয়াতে মই ল'ম বুলি ভাবিছোঁ পাৰে যদি ইয়ালে দি দিব মই বৰ্তমান বিশ্বনাথ চাৰিআলিৰ বামগাৱৰ বিষ্ণুমন্দিৰৰ ওচৰত আছোঁ মোৰ আগৰ এড্ৰেছটো আছিলে বৰগাংৰ কলেজৰ ওচৰত যদি বেয়া নাপাই আপোনালোকে ইয়ালে দি দিব নেকি যদি বেয়া নাপাই সেইকাৰণে মই আপোনালোকক ফোন কৰিলোঁ লাগিলে মই তাৰ কাৰণে এক্সট্ৰা চাৰ্জ দি দিম কিন্তু মোক মানে প্ৰয়োজন হৈছিলে খাদ্যৰ সেইকাৰণে ইয়াত আহিব আনিব বিচাৰিছিলোঁ পাৰে যদি ইয়াত দিব নেকি